হেল্ল' অঁ এইখনত অঁ হেমন্ত দাৰ দোকানত লাগিছে নি বাৰু অ' অ' মোক মানে সেই ঘৰুৱা সামগ্ৰী কিছুমান লাগিছিলে অ' অফাৰ আছিলে নি বাৰু অ' কি কি আছে কওকচোন বাইদেউ অ' অ' মোক হয় হয় হয় মোৰ মানে গোটেই ঘৰুৱা সামগ্ৰীখিনি দৰকাৰ হৈছিলে মানে গোটেই ঘৰখনৰ যিখিনি যাবতীয় বস্তু মই দুঘণ্টামানৰ পিছত গৈ আছে তেতিয়াহ'লে আলু পিঁয়াজ দাইল আৰু তেনেকুৱা ধৰণৰ বহুত লাগিব চাবোন চেম্পু অ' অ' অফাৰত থকা গোটেই বহু বস্তুৱেই লাগিব বা হয় হয় হয় এতিয়া ৰাখি